বিভিন্ন ভাষাৰ বিভিন্ন ধৰণৰ কণ্ঠশৈলী বুলি ক'বলৈ গ'লে সকলো ভাষা আৰু সকলো গীতৰে নিজৰ শৈলী থাকে কিছুমান তেনেকুৱাকৈ আমাৰ অসমীয়া গীতৰ যেনেকৈ লোকগীত গোৱাৰ ধৰণ বেলেগ বা যিটো শাস্ত্ৰীয় সংগীত সেইটো গোৱাৰ ধৰণ বেলেগ বা যিটো আমাৰ মেলোডিয়াজ টাইপৰ আমাৰ গীত হয় সেইবিলাকৰ মানে চফ্ট ভইচ লাগে তো তেনেকুৱাকৈ সকলো গীতৰে মানে বেলেগ বেলেগ ধৰণ মানে শৈলী থাকে তো তেনেকুৱা মই নিজেও ক্লাছিকেল শিকি আছোঁ তো মই মানে কিছুমান বস্তু গ'ম পাওঁ ক্লাছিকেল গাবলৈ হ'লে মাতটো খোলা তেনেকৈ মানে একদম মানে পুৰা পিয়ৰ মানে খোলা ভইচ হ'ব লাগে তো তেনেকুৱা আৰু ভাল ভালকৈ মানে ৰেয়াজ কৰিব লাগে আৰু তেতিয়া সকলো ধৰণৰ গীত মানে গাব পাৰি আৰু মানে নিজে চেষ্টা কৰিলে সকলো ধৰণৰ মানে মিলাব পাৰি